এইটো আৰু বিশেষকৈ ক'বলগীয়া কথা নাই যেতিয়া আমি কোনো এজন মানুহৰ যেতিয়া আমি সিহঁতৰ মুখৰপৰা এটা ভাষা শুনো ন সেই ভাষাটো শুনিলে আমি গ'ম পাওঁ যে মানুহজন কি ধৰণৰ মানুহ হয় কি সংস্কৃতিৰ মানুহ হয় গতিকে যেতিয়া আমাৰ এই ক'ৰবাত আমি যদি দেশৰপৰা বাহিৰত থাকোঁ বিদেশত থাকোঁ বেলেগত বেলেগ জেগাত থাকোঁ মানে নিজৰ ৰাজ্যৰপৰা বেলেগ পৃথক জেগাত থাকোঁ তাত যদি আমি যদি কোনোবা এজনৰ মুখত যদি আমি জয় আই অসম শব্দ হওক বা অসমীয়া যিকোনো ভাষা আমি শুনা পাওঁ গামোচা বিহু এইবিলাক শব্দ যেতিয়া আমি শুনা পাওঁ তেতিয়া আমাৰ নিজৰ যিটো সংস্কৃতি হয় অসমীয়া সংস্কৃতিটো নিজে নিজেই আমাৰ মনত ভাব আহে গোটেই সকলোখিনি কথা মনত পৰে যেতিয়া আমি গামোচা শব্দটো শুনো যে আমি বিহু শব্দ শুনো যেতিয়া আমি জয় আই অসম বুলি শুনো অসমীয়া মানুহৰ যেতিয়া মাত শুনো যেতিয়া পাণ তামোল খাই আহে মানুহবিলাকে সেই কথা কয় অসমীয়া সমাজৰ কথা মানে অসমীয়া ভাষাটো শুনাৰ লগত লগত আমাৰ গোটেই অসমৰ যিটো আমাৰ সংস্কৃতি গোটেই সংস্কৃতিটো আমাৰ মানে আহি যায় যে অসমীয়া বিহু তিনিটা ব'হাগ বিহু মাঘৰ বিহু কাতি বিহু অসমীয়া মানুহবিলাকে ক'ত কি কৰে পিঠা খাই লাড়ু খাই লাড়ু পিঠা বনাই মেখেলা চাদৰ পিন্ধে এই সকলোবোৰ সংস্কৃতিৰ সকলো নিয়ম নীতি আমাৰ যেতিয়া অসমীয়া ভাষাটো শুনিলেই আমাৰ মনলৈ সতেজ হৈ আহে গোটেইখিনি আমাৰ মনলৈ মানে নিজে নিজে আহি পৰে গতিকে অসমীয়া ভাষাটোৱে বহুতো এটা ভূমিকা পালন কৰে আমাৰ নিজৰ সংস্কৃতিটো জীয়াই ৰখাত অসমীয়া ভা অসমীয়া ভাষাটো কেৱল আমাৰ বাবে ভাষা নহয় আচলতে অসমীয়া ভাষাটো আমাৰ বাবে এটা অনুভূতি হয় আমি যিটো ভাষাটো শুনিলেই আমাৰ গোটেই আমাৰ অসম ৰাজ্যখনৰ সংস্কৃতিটোৰ কথা মনত পৰি আহে গতিকে বহুতো ধৰণৰ ভূমিকা পালন কৰে এতিয়া আমি অকল অসমীয়া বুলিয়ে নহয় ভাবক এতিয়া আমি যদি গুৱাহাটী হেন চহৰত বা মানে দৰং আমাৰ যিটো আমাৰ যিখন জিলাত যদি আমি যদি যাওঁ তাত যদি কোনোবা আমাৰ মানে বিদেশী এজন যদি আহে বিদেশীজনৰ মুখত যদি আমি যদি সিহঁতৰ ভাষাটো যদি শুনা পাওঁ সিহঁতৰ ভাষাটো তেতিয়া আমাৰ মনলৈ অঁ যিবিলাক আমাৰ যিবিলাক আমাৰ ভাবকচোন ধৰক ইংলিছ ভাষা হয় আমি ইংলিছ ভাষাটো শুনাৰ লগত লগত আমি মানে মনলৈ আহিব নে নাহে যে আমাৰ মানে আমেৰিকাৰ কালচাৰটো কেনেকুৱা হয় বা তাৰপিছত আপোনাৰ মানে লণ্ডনৰ মানে সংস্কৃতি কেনেকুৱা হয় সেইবিলাক নিজে নিজে আহি যায় মনলৈ ন যে লণ্ডনত এনেকুৱা হয় তেনেকুৱা হয় আমেৰিকাত এনেকুৱা হয় তেনেকুৱা হয় ঠিক তেনেকৈ যেতিয়া আমি অসমীয়া ভাষাটো শুনো বেলেগৰ মুখত মানে বেলেগ জেগাত তেতিয়াও আমাৰ মনলৈ সেই লণ্ডন আমেৰিকা সংস্কৃতিৰ কথা নাহে তেতিয়া আমাৰ অসমীয়া সংস্কৃতিৰ কথাই আহিব গতিকে অসমীয়া সংস্কৃতি আৰু অসমীয়া ভাষাৰ মাজত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে মই ভবাত গতিকে অসমীয়া ভাষাটো এনেদৰেই ভূমিকা পালন কৰে আমাৰ সংস্কৃতিটো পৰিচয় দিয়াত